অঁ বাইদেউ মই বৰ্ণালী লাহনে কৈছিলোঁ মোৰ মানে অঁ অঁ মোৰ মানে কুকুৰ এটা আছে কুকুৰটোৱে মানে কি হৈছে জানো কেইবাদিনো হ'ল ভাত খোৱা নাই ভাত চাত খাবলৈ এৰিছে কিবা দিলেও নাখায় কি হৈছে একো ধৰিবপৰা নাই মই তাকে ভাবিছিলোঁ অঁ অকমান হৈছে নেকি তেনেকুৱা মানে খাবলৈচোন একো মনেই নকৰে মই ভাবিছিলোঁ আপুনি যদি এপাক আহিব পাৰে

অঁ অঁ অঁ অঁ আপোনালোকৰ চেণ্টাৰলৈ যদি পাৰোঁ যদি আপোনাৰ যদি টাইম হয় তেন্তে কালিলৈকে যাব যদি পাৰোঁ যদি আপোনাৰ থাকে থাকে আপুনি তাত এঘাৰটামান বজাত ন অঁ অঁ হ'ব বাৰু মই লৈ যাম লোকেল লোকেলেই অঁ নহয় নহয় কি হৈছে একো ধৰিবপৰা নাই কেবাদিনো হ'ল ভাত চাত একো খাওঁ নাখায় দিলেও নাখায় বেলেগ বস্তুও নাখায় একো খোৱা নাই তেনেকুৱা হৈছে আৰু অঁ তাকে মই ভাবিছোঁ একো খোৱা নাই অঁ অঁ চাৰে দহটা এঘাৰটা ন বেজীটো বাৰু তাক দি থকাই হয় এনেই বাকী এতিয়া দেখুওৱা নাই মই এতিয়া আপোনাক অঁ দৰৱ পাতি খুৱাই থকা হয় খালি এতিয়া এইটো কি জানো হৈছে অঁ টাইমে টাইমে তাক ভেকচিন দি থকা হয় খালি মানে এইটো হৈছে যে মই সেইটো কাৰণে ধৰিবপৰা নাই কিনো হৈছে বোলো এবাৰ এপাক দেখাই চাওঁ নেকি আপোনাকে

অঁ ঠিক আছে বাৰু দিয়ক তেন্তে এতিয়া ঠিক আছে